আমি নিয়মিতভাৱে বাইক বা মটৰচাইকেলত বহুতো ৰক্ষাবেক্ষণৰ কাম থাকে যেনেকৈ আমি মটৰচাইকেলখন ক'ৰবালৈ উলিয়াই লৈ গ'লে অফিচেই হওক বা যিকোনো কামত উলিয়াই লৈ গ'লে প্ৰথমে চাওঁ বাইকখনত তেল আছেনে নাই যাব পৰাকৈ আৰু দ্বিতীয়তে বাইকখন চফা হৈ আছেনে নাই আৰু বাইকখনৰ দুয়োটা চকাতে সমান জোখত পাম আছেনে নাই এইখিনি বস্তু আমি নিয়মিতভাৱে সদায় চাব লাগে তাৰোপৰি এখন বাইকত আমি সময়মতে ছাৰ্ভিচিং কৰিব লাগে ম'বিল চেঞ্জ কৰিব লাগে মিনিমাম বাইছশ কিলোমিটাৰ পছত আৰু সদায় আপোনাৰ প্ৰায় আপোনাৰ তিনি চাৰিদিনৰ মূৰে মূৰে দুয়োটা চকাত কিমান হাৱা আছে সেইটো চেক কৰি থাকিব লাগে কাৰণ আপোনাৰ হাৱা নাথাকিলে বাইকখনে বহুত কষ্ট পায় আৰু আপোনাৰ যদি বাইকত তেল নাথাকে আপুনি অফিচলৈ হওক বা যিকোনো দৰকাৰী কামত ওলাই গ'লে বিপদত পৰিব পাৰে সেইকাৰণে বাইকখনত নিয়মিতভাৱে যিমান প্ৰয়োজন সিমান তেল ভৰাই ৰাখিব লাগে আৰু বাইকত বাইকখনত পাম আছেনে নাই ভালকৈ চেক কৰিব লাগে আৰু বাইকখন সদায় অলপ হ'লেও চফা কৰি ৰাখিব লাগে বাইকখন চাফা থাকিলে নিজৰে ভাল লাগে আৰু বাইকখনত যদি তেল নাথাকে আমি ক'ৰবালৈ ওলাই গ'লে আমি নিজেই বিপদত পৰিম সেইকাৰণে বাইকখনত অতি কমকৈ হ'লেও যিখিনি প্ৰয়োজনীয় হয় সিমানকণ তেল ভৰাই থ'ব লাগে আৰু তিনি চাৰিদিনৰ মূৰে মূৰে বাইকৰ পাম্প কিমান আছে চেক কৰি থাকিব লাগে যদি কমিছে দিব লাগে কিমান জোখত দিব লাগে যদি নাই কমা সিমানটোতেই থাকিব দিব লাগে তথাপিও আমি তিনি চাৰিদিনৰ মূৰে মূৰে বাইকখনত পাম দিব লাগে আৰু বাইকখনত সময়মতে আমি চাৰ্ভিচিং কৰিব লাগে তেতিয়া আপোনাৰ ধৰি লওক ব্ৰেক ব্ৰেক কৰিলেই হওক বা ক্লাছেই হওক চেইনেই হওক ক'ত কি বস্তু প্ৰয়োজন হৈছে সেইবোৰ লগাবলৈ পাৰিম তেতিয়াহে বাইকখন আপোনাৰ বা মোৰ বেছি দিনলৈ ভালে চলিব আৰু মিনিমাম বাইছশ কিলোমিটাৰ বা তেইছশ কিলোমিটাৰ মূৰত ম'বিল অইল চেঞ্জ কৰিবই লাগে নহ'লে বাইকখনৰ ইঞ্জিনটো চিজ হোৱাৰ সম্ভাৱনা থাকে সেয়াই হৈছে আমাৰ নিয়মিতভাৱে বাইক বা মটৰচাইকেলত লোৱা ৰক্ষণাবেক্ষণবোৰ